মই ঘৰত যিবিলাক সাধাৰণতে ফুলৰ পুলি বা যিবিলাক এনেই যিবিলাক পাৰ্মানেণ্ট গছ হিচাপে যিবিলাক লগাইছোঁ পুলি হিচাবে সেইবিলাকত মই বতৰ চাই খুব বেছি গৰম হ'লে মই দুদিনৰ মূৰে মূৰে পানি দিওঁ আৰু বতৰ যদি ডাৱৰীয়া হয় তেতিয়াহ'লে ইমান বেছিকৈ পানী দিয়াৰ দৰকাৰ নাই অতিমাত্ৰা গৰম পৰিলে এদিন কেতিয়াবা মই এদিনৰ মূৰতো পানী দিছোঁ এদিনৰ মূৰে মূৰে যদি মাটিটো খুবেই বেছি শুকাই যোৱা নিচিনা পাওঁ বিশেষকৈ টা অঁ টাবত যিবিলাক থকা টাবৰ পুলিবিলাক টাবৰ পুলিবিলাকতো বেছিকৈ হেৰি ল'বলগীয়া হয় এই কেয়াৰ ল'বলগীয়া হয় টাববিলাকৰ মাটি যেতিয়া শুকাই পৰে গৰমত তেতিয়া মই দু এদিনৰ মূৰে মূৰে দিওঁ আৰু মাটিত যিবিলাক পুলি লগাইছোঁ সেইবিলাক পুলিত মই দুদিনৰ মূৰে মূৰে পানী দিওঁ আৰু প্ৰতিজোপা গছতে গছপুলিতে মোৰ সমানে পানী দিয়া দৰকাৰ নহয় কিছুমান গছত যেনেকৈ মই এল'ভেৰা এল'ভেৰা গছবিলাকত মই সদায় পানী নিদিওঁ সেইবিলাকত পানীটো খুবেই কম কম প্ৰয়োজন হয় অঁ তাৰপিছতে আৰু গোলাপৰ ডালখিনিত অকণমান পানীটো অকণমান দিবলগীয়া হয় সেইখিনি বাঢ়িবৰ কাৰণে আকৌ মই কিছুমান তাত আলু বাকলি চাকলি সেইবিলাক সেইবিলাক ফল মূলৰ বাকলি দিওঁ গছবিলাক সযতনে ৰাখিবৰ কাৰণে